হয় মই পেছে পেচেণ্টে কৈছো মোৰ গাটো ইমান অসুখ হৈ আছিলে কালিৰ পৰা মই আপোনালোকৰ তাত দেখাবলৈ যাম বুলি ভাবিছিলো আপোনাৰ ডক্তৰৰ টাইমিঙটো কেতিয়া কি জানিব পাৰিম নেকি বাৰু মোৰ মানে স্কিনৰ প্ৰব্লেম আছে অলপ বেছিকৈ হৈছে ভাল হোৱা নাই সেইকাৰণে মই মানে ভালকৈ স্পেচিয়েলি ছাৰ এজনক দেখাব বিচাৰো হয় সেইকাৰণে মই ভাবিছো আপোনালোকৰ তাতে দেখাওঁ মই শুনিছো আপোনালোকৰ তেনেকুৱা ভাল ফেচিলিটি কিবা কিবি আছে বুলি মই সেইকাৰণে আপোনাক ফোন কৰিলো মোক মানে আৰ্জন লাগি আৰ্জেণ্ট লাগিছিলে এক্সোৱেলি আপুনি যিমান পাৰে সোনকালে কৰি দিব পাৰিব নি কাইলৈ পৰহিলৈ ভিতৰত আপুনি মোক তেনেহ'লে কথা চথা পাতি মেলি জনাবচোন মোক আৰু বাকী আপোনালোকৰ তাতে এনে আপোনাৰ এ যদি থাকিবলগীয়া হয় তেতিয়া সেই সুবিধাখিনি পোৱা যাব নাই

ঠিক আছে মই আপোনাৰ তালৈ যাম খবৰ কৰিম বাৰু আপুনি যদি পাৰে মোক এবাৰ ইনফৰ্ম কৰি দিব

ঠিক আছে তেতিয়াহ'লে মই কাইলৈ মৰ্ণিং এবাৰ কল কৰিম বাৰু ওৱেলকাম